মই কৈছিলোঁ অ' ঋণী বৰাই কৈছোঁ এই অ'টো চালক অনিল বৰা হয়নে অ' আপুনি হেৰি আপোনাক মই অ'টোখন ভাড়া কৰিছিলোঁ দহ বজাত দিছিলোঁ সময় আপুনি আহি নাপালে আৰু সেইটো সময়ত অ' মই এতিয়া বেলেগ এখন অ'টো লৈ গুচি আহিলোঁ কাৰণ মোৰ সময় বেছি হৈ গ'ল নাই আপুনি আহিয়েই নাপালে অ' সুবিধা হ'ল ন

সময় সময়মতে মই আহিম বুলি কৈছিলে আৰু সেইকাৰণে মই নহা দেখি গুচি আহিলোঁ বেলেগ অ'টো লৈ পেলাই গুচি আহিলোঁ খালি আপুনি এটা কাম কৰিব মই দিয়া আপোনাক আগতীয়া ধন মোক সোনকালে ঘূৰাই দিব অ' মই সেইটো নাজানো আৰু মই কিন্তু হেৰি কৰিম পৰিবহণ এজেঞ্চিত অভিযোগ কৰিম পইচা যদি মোক ঘূৰাই নিদিয়ে হেল্ল' অঁ মই অভিযোগ কৰিম বুলি কৈছোঁ পৰিবহণ এজেঞ্চিত যদি মই আপোনাক দিয়া আগতীয়া ধন মোক ঘূৰাই নিদিয়ে